বৰ্তমান সময়ত ষ্টেডিয়াম এৰেনা বা ডাঙৰ ডাঙৰ খেলপথাৰসমূহত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় স্থানীয় অনুষ্ঠান বা ৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয় যেনে ধৰি লোৱা হওক স্বাধীনতা দিৱস বা আমাৰ জাতীয় উৎসৱ বিহুবোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যি সভা সমিতি যিকোনো ধৰণৰ তাত আদিও অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেনে অনুষ্ঠানত আচলতে চৰকাৰী যিকোনো বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি আমাৰ যি কণ্ঠশিল্পী আছে বা তেনে ধৰণৰ যি সামাজিক মাধ্যমৰ ব্যক্তি কিছুমান সিহঁতে আৰু সাধাৰণ জনতাও অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ প্ৰায় যদি আমি সংখ্যাত ক'বলৈ যাওঁ প্ৰায় এহেজাৰৰ পৰা দুহেজাৰ পোন্ধৰশ মানুহৰ তেনেকুৱা ভিতৰতে থাকিব